অঁ কোনে কৈছে বাৰু অঁ অঁ অঁ অঁ অঁ কোৱা হয় হয় বিষয় কি বাৰু হয় হয় অঁ নিশ্চয় নিশ্চয় ভাল ভাল কাম কৰিছে চেৰিকালচাৰ হয় হয় বাৰু ধেমাজি ঢকুৱাখানা বিশেষকৈ ঢকুৱাখানাৰটো আমাৰ এইটো ৰেচম শিল্প বা চেৰিকালচাৰৰ কাৰণে বিখ্যাতেই এতিয়া আমাৰ তুমি যদি ধেমাজি ঢকুৱাখানা দুই ঠাইলৈ আঁহা তেতিয়াহ'লে তাত তুমি মুগা যিটো আমাৰ বৰ মুগাটো মুগা পাট আৰু হেৰি এই তিনিওটা বিষয়ে তুমি ভালধৰণে গম পাব পাৰিবা আৰু ঢকুৱাখানাত আমাৰ মুগ তেনেকুৱা ধৰণৰ মুগা চোমনিবিলাক আছে মুগা ঢকুৱাখানাত আছে তাৰপিছত তাৰ ঢকুৱাখানা সকলোতে আছে তেনেধৰণে ধেমাজি জিলাটো এই নৰোৱা থান বিশেষকৈ ঘুৰুহা লাখটকীয়া এনেকুৱা কিঠাইত আমাৰ মুগাটো বহুত উৎপাদন হয় আৰু অঁ নুনী পলুও মানুহে পোহে তেনেকুৱা ধৰণৰ নুনীৰ গছো মানুহে এইবোৰ ৰুই মেলি লৈছে তেনেকুৱা হেৰিটো সেইখিনি তুমি যদি আঁহা তেতিয়াহ'লে মই তোমাক এই ঠাইবিলাকলৈ লৈও যাব পাৰিম আৰু এই যিটো আমাৰ ৰেচম শিল্প সেই শিল্পটো লগত জড়িত তেনেকুৱা ধৰণৰ মোৰ চিনাকি মানুহ আছে সেইখিনি তোমাক মানে লগ লগাই দিব পাৰিম আৰু তুমি আৰু সূতা ইয়াতে তৈয়াৰ কৰে সূতা ইয়াতে তৈয়াৰ কৰে অঁ হয় কাপোৰৰ উৎপাদনবোৰ ইয়াতো বহুত ভাল কাপোৰৰ উৎপাদন আৰু বিশেষকৈ আমাৰ মাছখোৱা যিটো চৌখামত এতিয়া এনেকুৱা বহুত মুগা শাল তেওঁলোকে তৈয়াৰ কৰিছে এইটো দ্বিতীয় শুৱালকুছি বুলি এইটো কোৱা হৈছে হ'ব তুমি আহিবা লগ পাম অঁ হ'ব হ'ব অঁ ধন্যবাদ